আপুনি কোনে কৈছে বাৰু অ' নিশ্চয় পাৰিম সহায় কৰিব আপুনি ইয়ালৈ আহিলে প্ৰথম তিন তিনিচুকীয়া ৰে'ল জংচনত আপুনি নামিব নামি তাৰ পৰা আপুনি

টিলিঙা মন্দিৰলৈ আপোনাৰ ইয়াৰ পৰা প্ৰায় ন কিলোমিটাৰমান হয় হ'ব গৈ পেলাই সোনকালে গুচি আহিব পাৰিব তাত পূজা নিজেই পূজা সেৱা কৰিব পৰা ব্যৱস্থা আছে আৰু তাৰপিছত আপুনি টিলিঙা মন্দিৰ চোৱাৰ পিছতে আপুনি তিনিচুকীয়া পুৰণা ৰে'লৱে' ষ্টেচনটো চাব তাৰপিছত তাৰ কাষতে তিনিকুণীয়া সৰ্বানন্দ সিংহই খন্দা তিনিকুণীয়া পুখুৰীটো আছে সেই পুখুৰীটোৰ নামেই তিনিচুকীয়া হৈছে সেইটো চাব পাৰিব আৰু তাৰপিছত আপুনি এই বাছেৰে গৈ আপোনাৰ গুড়িজানত নামি ডিব্ৰু চৈখোৱা খন অভয়াৰণ্যখন চাব পাৰিব আৰু তাতেই অ' তাৰ কাষতে আপুনি ডিব্ৰু চৈখোৱা পৰা অকণমান আগলৈ গ'লেই মাগুৰি বিলখন চাব পাৰিব তাত বিভিন্ন পক্ষী আহে চাই আৰু তাতে আপুনি বাৰিষা দিনত আহিলে ডিব্ৰু নৈখনত আৰু এই গুড়িজান নদীখনত গতিকে আপুনি সেই শিহুৰ নাৱৰ নাৱৰ ব্যৱস্থা আছে তাত আপুনি গৈ চাব পাৰিব আৰু তাৰপাছত আপুনি অ' সহায় কৰি দিম বাৰু আৰু তাৰ পিছত আপুনি যিহেতু তিনিচুকীয়াখন এখন ব্যৱসায় কেন্দ্ৰ সেই ব্যৱসায় কেন্দ্ৰত আপুনি সেই ব্যৱসায়খিনিও চাব পাৰিব আৰু ৰে'ল ষ্টেচনত আপোনাৰ নিউ নিউ

নিউ তিনিচুকীয়া বুলি যিটো ৰে'ল ষ্টেচন সেই ৰে'ল ষ্টেচনত পুৰণি দিনৰ কিছুমান সংৰক্ষিত এটা সংগ্ৰহালয় আছে সেইটো আপুনি চাব পাৰিব অ' ঠিক আছে বাৰু মই যিমান দূৰ পাৰোঁ আপোনাক সহায় কৰি দিম আৰু ওচৰে পাঁজৰে আপোনাৰ নন্দন কানন বুলি কানন বুলি এখন আপোনাৰ হেৰিও আছে চাব পৰা ব্যৱস্থা এটা আছে কিন্তু বস্তুবিলাক বৰ ভালকৈ চৰকাৰে সংৰক্ষণ কৰি ৰখা নাই তথাপিও চাবলৈ অ' তাৰপিছত অ' তাৰপা মন্দিৰ এটা আছে সেই মন্দিৰত আপোনাৰ কিছুমান মাছ আৰু কাছ আছে সেইবোৰ সুন্দৰকৈ সেই দৃশ্য উপভোগ কৰিব পাৰিব অ' আৰু আমাৰ অ' হ'ব অ' অ' অ'